অ' অ' এটা মোক এই গছৰ পুলি লাগিছিলে এই ফুলৰ গছ নাই সাধাৰণতে মইটো ফুলৰ প্ৰতি অলপমান হেৰি বেছি মোৰ ফুলৰ পুলি লাগিছিলে কি কি কি কি ফুল আছে

এই ৰঙা গোলাপটো আছে নেকি আচ্ছা এইটো এই সময়ত হয়নে এইটো অ' এটা না না আপোনালোকৰ এই নাৰ্ছাৰিত ধুনীয়াকৈ ফুলি উঠে কিন্তু আমাৰ ইয়াত অনাৰ লগে লগে সেইটো হেৰি হৈ যায় দেখোন মৰহি যায় সেইটো মৰহি যায় যায় নোহোৱা হৈ যায় পিছত আচ্ছা অ' আচ্ছা ডিস্কাউণ্ট কিমান দিব ডিস্কাউণ্ট কিমান পাৰ্চেণ্ট দিব নাই নাই এটা নাই নাই এটা পাৰ্চেণ্ট দিব লাগিব মোৰ ধৰক ঘৰ সজাবলৈহে নিম আৰু মই হ'লে এটা দুটা নিনিও নহয় পুলি নিম মই টাবে হেতি নিম মই মই ধৰক নিম আৰু পাঁচ ছয়টা মান গোলাপৰ পুলি ধৰক পাঁচটা ছয়টা আৰু বেলেগো নিম কিমান পাৰ্চেণ্ট দিব কওক নহয় কওক না মই বেলেগতো পামটো নাৰ্ছাৰি আপোনাৰ আপোনাৰখনেই নহয় নহয় অকল টু পাৰ্চেণ্ট টু পাৰ্চেণ্ট আপুনি গম পাইছে নে পোৱা নাই পাৰ্চেণ্টটো কি বস্তু টু পাৰ্চেণ্ট মানে এশ এশ টকাত দুই টকা এশ টকাৰ বস্তুটোত দুই টকা তাৰমানে এশ টকাৰ বস্তুটো দুই টকা দুই টকাত নিকিনিলে নিকিনো অ' দে হ'ব নালাগে মোক নালাগে দিয়ক অ' অ'